অঁ মই গোটত সোমাম বুলি ভাবিছোঁ গোটত মানে কি লগ কৰিবচোন তাৰ বিষয়ে অঁ

অঁ আৰু কি অঁ আৰু এনে মানুহ কিমান হয় অঁ

অঁ

অঁ অঁ অঁ ঠিক আছে হ'ব তেন্তে